ভাৰতৰ স্বাস্থ্যসেৱা প্ৰণালীটো বাংলাদেশতকৈ যথেষ্টখিনি যথেষ্টখিনি ভাল আৰু আৰু ইয়াতকৈ বেছি ভাল হ'ব লাগে বুলি আমি আশা কৰোঁ আৰু আমাৰ আশে পাশে থকা চিকিৎসালয় ক্লিনিকবোৰ যথেষ্টখিনি হাইজিন নথকা বা চাফ চিকুণ নথকাৰ বাবে ইমান চাফ চিকুণ নাথাকে আমি ভাবোঁ যে সেইখিনি চাফ চিকুণ আৰু হাইজিন মেইনটেইন কৰি ৰাখিব লাগে আৰু আমাৰ হস্পিটেলত হস্পিটেলতে ইমাৰ্জেঞ্চি হ'লে আমাৰ বহুতো দীঘল শাড়ী পাতিব লাগে বা নাৰ্ছ ডক্টৰখিনি আমাৰ সময়ত পোৱা নাযায় ইয়াৰ বাবে আমি নাৰ্ছ বা ডক্টৰখিনি আমি বেছি কৰিব লাগে আৰু হাইজিন মেইনটেইন কৰিব লাগে আৰু চাফ চিকুণ কৰি ৰাখিব লাগে হস্পিটেলবোৰ হস্পিটেলবোৰত